দৌৰাটো এটা ভাল অভ্যাস যিহেতু আমি ৰাতিপুৱা উঠি সদায় দৌৰিব লাগে আৰু দৌৰ সদায় কৰিলে সুস্থ আৰু স্বাস্থ্যৱান হৈ উঠে দৌৰে আমাক গোটেই শৰীৰৰ অংগবিলাক সঠিক কৰি তোলে আৰু সদায় দৌৰিলে ফেটছ্বিলাকো গাৰ পৰা কমি যায় আমি দৌৰাটো এটা নিয়মীয়া অভ্যাস কৰি দিব লাগে যাৰ কাৰণে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকে আৰু আমি ভাল মগজুৰে চব কথা চিন্তা কৰিব পাৰোঁ এতিয়া দৌৰাৰ লগে লগে আমি ঢেৰ ধৰ ধৰণৰ দৌৰ দিব পাৰোঁ যেনেকৈ ট্ৰেইল ৰাণিং হ'ল বা স্প্ৰীণ্ট ব্যৱধান হ'ল আদি দৌৰাৰ লগতে আমি বহুতখিনি এক্সাৰ্চাইজ কৰিব পাৰোঁ আৰু ব্যায়ামো কৰিব পাৰোঁ যেনেকৈ আমি উঠা বহা কৰিব পাৰোঁ আৰু আমি বুক ডাউন মাৰিব পাৰোঁ আদি